আজিকালি ভাৰতৰ বহু ঠাইত শিক্ষাৰ উৎসাহ দিব উৎসাহ দিবৰ কাৰণে ছাত্ৰীসকলক বাইচাইকেল দিয়ে লেপটপ দিয়ে আৰু ছাত্ৰসকলক স্কুটি দিয়ে সেইটো মই ভাবোঁ ছাত্ৰসকলক যেতিয়া স্কুটিখন দিয়া হয় তেওঁলোকৰ বহুত এটা সমস্যা সৃষ্টি হয় কিছুমান ছাত্ৰৰ কাৰণে সেই স্কুটিখনত তেল ভৰাব লাগিব তেওঁলোকে তেল ভৰাবৰ কাৰণে অৰ্থৰ প্ৰয়োজন হ'ব চাইকেলখনৰ বাইচাইকেলখনৰ ছাত্ৰীসকলে পোৱা বাই চাইকেলখনৰ কাৰণে ইমান অসুবিধা এটা নাহে আৰু লেপটপটো হৈছে লেপটপটো যে গাঁও অঞ্চলসমূহত ইণ্টাৰনেট নাই কিছুমানৰ বিদ্যুৎ সেৱাও নাই সেইকাৰণে বহুত সমস্যাৰ সন্মুখীনো হয় মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলক লেপটপ স্কুটি এই এইখিনি দিয়াতো মই উচিত বুলি নাভাবোঁ